অ মন্থন কোৱা অ' কোনটো বাৰু অ' গম পাওঁটো মই চাওঁ নহয় তাৰ ভিডিঅ' কেতিয়াবা হয় নেকি বৰ ভাল দেখুন তেতিয়াহ'লে তাৰ এতিয়া মইও শুনিছিলোঁ জানানে অ' ই তাৰমানে গাড়ী এখন ল'লে বুলি মই গম পাওঁ থাৰ নে কিবা বোলে সেইয়া ল'লে বোলে পূৰা একদম আগতে প্ৰথম প্ৰথম ভিডিঅ' তাৰ চাওঁতে তাৰমানে একদম চাইকেল লৈ পেলাই কৈ কৈ যায় আৰু কথাবোৰ ভ্লগ নিচিনা বনাই এতিয়া বাহ হয় নেকি বহুত আগবাঢ়িল তাৰ তেতিয়াহ'লে বহুত মানুহে ভিডিঅ'ও চাই চাগে তাকেইটো সবেই আমাৰ এতিয়া আমাৰ বয়সীয়াল ল'ৰা ছোৱালীবোৰেও তাৰ ভিডিঅ' মানে বহুতেই চায় থাকে প্ৰত্যেকজনৰ মুখতে মানে ডিম্পু বৰুৱা শুনিবলৈ পাওঁয়েই ভাল লাগে আৰু চাই পেলাই ভাল লাগে মোৰ চাই